হয় মোৰ যিহেতু তাঁতশাল বিজনেছ আছে মই ওচৰৰ দুগৰাকীমানক প্ৰশিক্ষণ দিওঁ মোৰ যিহেতু দুই তিনিখনমান শাল আছে প্ৰথমতে মই সিহঁতক শিকাওঁ যে ববিন ল'বলৈ তাৰপাছত শিকাওঁ তাঁতখন লগাবলৈ তাৰপিছতে শিকাওঁ সূতা কেনেকৈ জোৰা সেইটো শিকাওঁ তাৰপাছত শিকাওঁ সিহঁতক সিহঁতি এতিয়া নাজানে ববিনৰ নাম চিনি নাপায় সেই চিনি নাপায় এইবোৰ ৰছী মাকো সিহঁতক সেইবোৰ বুজাই দিওঁ কাৰণ মোক সিহঁতি একেটাকে সুধি থাকে মই সিহঁতক গালিও পাৰো তহঁতক ইমান বুজাই আছোঁ কেলে নুবুজ' তহঁতি শিকাই থাকোঁ তহঁতি শিকি ভালকৈ শিকি ল সূতাডাল ছিগিলেও গালি পাৰোঁ মই এতিয়া গামোচাও বিকিও বহুত লাভৱান হৈছোঁ চাদৰো বিকো গামোচা বিকো তাৰপিছত আকৌ এইবোৰ জোৰ মেখেলা বিকি যোৰ চাদৰ মেখেলা বিকি সেয়া মই লাভ লাভম্বিত হৈছোঁ এতিয়া সিহঁতি মুহুৰাটো বাতিব নাজানে মুহুৰাটো সেই বাতিবলৈ শিকাওঁ সিহঁতক ববিনটো ল'ব নাজানে ববিনটো ল'বলৈও সিহঁতক শিকাওঁ সিহঁতি বহুত মোৰ ওচৰত শিকি তাৰমানে লাভম্বিত হৈছে সিহঁতি সিহঁতি এতিয়া নিজে নিজে ধৰি ল সূতাডাল যোৰাবলৈ শিকিছে মাকতো মাৰিবলৈ ইফালৰ পৰা সিফালে শিকিছে তাৰপা আকৌ ববিনটো কেনেকৈ লয় সেইবোৰ শিকিছে তাঁতখন লগাবলৈ শিকিছে তৰপিছতে আকৌ এইবোৰ সিহঁতক গামোচা ফুল বাচিবলৈও শিকাওঁ যোৰ কাপত ফুল বাচিবলৈও শিকাওঁ তাৰপিছতে আকৌ এইবোৰ আকৌ মাকোটো মাৰিবও কিছুমানজনীয়ে নাজানে মাকোটো মাৰিবলৈও সিহঁতক মই শিকাই দিওঁ দেখাই দিওঁ এনেকৈ মাৰ তেনেকৈ মাৰ আকৌ সূতাডাল যোৰ হ'লেও দুবাৰ তিনিবাৰ মোক সুধে মই সিহঁতক গালি পাৰো গালি পাৰিলেও সিহঁতি তাৰমানে হেৰি নকৰে আৰু মোক যেনিবা কামটো শিকিবলৈ চেষ্টা কৰে আৰু তাপা আকৌ এইবোৰ ববিনত কেনেকৈ ববিনটো লয় সূতাডাল ছিগিলে কেনেকৈ জোৰায় সেইবোৰ শিকাওঁ